অঁ হেল্ল' মই প্ৰেৰণা শইকীয়াই কৈছোঁ মই গভ্মেণ্ট গাৰ্লছ আমাৰ এল পি স্কুলখনৰ পৰা কৈছোঁ ইয়াৰে তেজপুৰৰ হেৰি আপোনাক মানে কথা এটা জনাব আছিল মই আচলতে আপোনাৰ ছোৱালী ক্লাছ টুত পঢ়ে নেকি হয় মানে আচলতে আমাৰ এতিয়া পেৰেণ্টচ ডে' আমি ইয়াতে উদযাপন কৰিবলৈ বিচাৰিছোঁ আমাৰ স্কুলত আমাৰ এসপ্তাহহে মানে আমাৰ ওচৰত আছে সময় গতিকে যিহেতু মানে সময় কম হাতত আৰু আমাৰ ক্লাছৰ মাজত আমি একো প্ৰেক্টিছ কৰিব নোৱাৰো সেই অনুযায়ী আমি ভাবিছোঁ এই গোটেই কেইটা দিন আমি অলপ অলপ সময় আমাৰ মানে ক্লাছৰ ক্লাছ শেষ হোৱাৰ পাছৰ নাই কমেও ধৰক চল্লিছ মিনিট সময় বা এঘণ্টা সময় আমি ভাবিছোঁ আমি অলপমান প্ৰেক্টিছ কৰাম ল'ৰা ছোৱালীখিনিক গতিকে সেই সেই কাৰণে ভাবিলো যে মানে আপোনাক আমি এবাৰ সোধো কাৰণ তাই ক্লাছ টুৰ ফালৰ পৰা মানে এটা আমি কৰিব লাগিব প্ৰ'গ্ৰেম এটা কৰিব লাগিব গতিকে আপোনাক মানে ক'বলৈ মই বিচাৰিলোঁ যে আপুনি শেষ হোৱাৰ পিছত লগে লগে নাহিব আপুনি এঘণ্টা মানৰ পিছত আপুনি আহিব পাৰিব জানো আচ্ছা ঠিক আছে আৰু কিবা জানিব বিচাৰিছে নেকি আপুনি মানে প্ৰ'গ্ৰেমটোৰ কথা কিবা হয় নাই আমিতো থাকিম বাৰু আৰু বেলেগ অভিভাৱকো থাকিব আৰু আপুনি যদি বিচাৰে আপুনিও আহি পেলাই চাব পাৰে কেনেকুৱা হয় কি কথা মানে কেনেকৈ কি কৰোঁ তেতিয়া ধৰ আপুনি লগতে থাকিলে আপোনাৰ যদি অলপ কিবা এটা আছে মানে ধৰক আমি নাথাকিম বা এনেকুৱা ধৰণৰ এই হেৰিটো আপোনাৰ মানে ভয়টো হেৰি হ'ব আপুনি খালি মানে এইটো জনাবলৈকৈ ফোন কৰিলোঁ যে লগে লগে মানে শেষ নহয় আৰু লগে লগে আপুনি আহিব নালাগে আপোনাৰ মানে অকণমান দেৰিকে আহিব হয় হয় সেইটোৱে আপোনাৰ কোনো অসুবিধা নহয়তো অঁ তেনে ঠিকে আছে বাৰু তাৰমানে তাকে সেইটোৱে জনাবলৈ মই ফোন কৰিলোঁ আৰু আপুনি চিন্তা নকৰিব আমাৰ এনেও বাইদেউসকল থাকে নহয় তাৰ মানে আমি বাৰু নেৰোৱেই কেতিয়াও কিন্তু এনেই কিবা কাৰণত যদি আপোনাৰ বহুত দেৰি হ'ল বা আমিও কিবা কাৰণত যাবলগীয়া হ'ল আমাৰ প্ৰিন্সিপাল ছাৰ থাকিব আৰু আমাৰ বাইদেউসকল থাকে যে তেওঁলোক থাকিব তেওঁলোকৰ তত্বাৱধানতে থৈ পেলাই আমি যাম আমাৰ আপোনালোকক মানে কৈ দিম আমি কথাখিনি যদি আমি যাবলগীয়া হয় ঠিক আছে তেতিয়াহ'লে কাইলৈৰ পৰা আপুনি হেৰি কৰিব অলপ দেৰিকে আহিব নিবলৈ ঠিক আছে ধন্যবাদ